চৰকাৰৰ পৰা কৃষিৰ বাবে নতুন বিদ্যুৎ শক্তি পাবলৈ আমি চৰকাৰলৈ আবেদন জনাব লাগিব আৰু লোড শ্বেডিঙৰ ফলত আমি বহুতো কৃষি কাৰ্য সম্পাদন কৰিব নোৱাৰোঁ সেই সেই সেইবাবে আমি লোড শ্বেডিঙৰ সমস্যা ৰোধ কৰিলে আমি আমাৰ কৃষি কৃষি পদ্ধতিটো আমাৰ উন্নত মানদণ্ডৰ হ'ব আৰু কৃষি অকণমান গত গতিটো গতিবিধি অকণ বৃদ্ধি হ'ব অতি সহজে আমি খেতি চপাই চপোৱাত সহায় হ'ব